আমি আমাৰ ঘৰত প্ৰথমতে ল'ৰা ছোৱালীক অসমীয়া ভাষাটোৱেই শিকাব লাগিব কাৰণ আমি ল'ৰা ছোৱালীক শিকালে তেওঁলোকে পাৰিব আৰু আমি তেখেতো আমাৰ ল'ৰা ছোৱালীক শিকালে তেতিয়া বেলেগৰ লগতো তেতিয়া তেনেকৈ কথা ক'ব পাৰিব আৰু বাহিৰৰ দেশৰ মানুহ এজনৰ মানুহ আহে যদি তেওঁলোকৰ লগত যদি অসমীয়া কথাটোৱেই পাতি থাকোঁ তেওঁলোকে প্ৰথমতে বুজি নেপাব তেওঁলোকক যদি আমি এনেকৈ শিকাবলৈ যাওঁ বা কথা কৈ থাকোঁতে এইটো এনেকৈ এনেকৈ তেতিয়া তেওঁলোকেও যদি আমাৰ কথাটো বুজি পায় বা ক'ব পাৰে তেনেকৈ আমাৰ অসমীয়া ভাষাটো আমাৰ প্ৰচাৰ হয় আৰু আজিকালি স্কুল কলেজত স্কুলতো মানে বিদ্যালয় স সকলোত বেছি হিন্দী ইংলিছটোৱেই বেছি হৈছে কিন্তু আমি কঠিতভাৱে লিখিতভাৱেও যদি আমি অসমীয়া শব্দটো ব্যৱহাৰ কৰোঁ তেনেকৈ আমাৰ অসমীয়া ভাষাটো আমাৰ তেনেকৈয়ে প্ৰচাৰ হয় আৰু সকলো ধৰণৰ লগত তেনেকৈ বহুত জাতি আছ তেনেকৈ অসমীয়া কথা ক'ব নোৱাৰা বুজি নেপায় তেওঁলোকৰ লগতো যদি আমি অসমীয়াতে কৈ কৈ তেওঁলোককো যদি তেনেকৈ আমি শিকাব পাৰোঁ তেনেকৈ আমি আমাৰ ভা অসমীয়া ভাষাটো আমি প্ৰচাৰ কৰিব পাৰোঁ তেনেকৈয়ে আমাৰ প্ৰচাৰ হয় এনেকৈ ল'ৰা ছোৱালীক তেনেকৈ যদি শিকাওঁ ল'ৰা ছোৱালীয়েও যদি তেনেকৈ বেলেগ এজন বিদেশীৰ লগতো যদি তেনেকৈ কথা পাতি তেওঁলোকে তেওঁলোকেও যদি লগৰ কাৰোবাক তেনেকৈ যদি বিদেশীৰ লগত তেনেকৈ যদি অসমীয়া কথা পাতি তেনেকৈ তেওঁলোককো যদি শিকায় তেনেকৈ আমাৰ অসমীয়া ভাষাটো আমাৰ তেনেকৈ প্ৰচাৰ হয় আৰু এনকৈয়ে সংৰক্ষণ কৰিব পাৰি